মোৰ চাবজেক্ট হিন্দী চাবজেক্টটো বহুত সহজ পাইছিলোঁ মই ফাইভৰ পাই পাইছোঁ হিন্দী মই লেখি ভাল পাওঁ পঢ়ি ভাল পাওঁ আৰু চাবজেক্টটোত মই বহুত তাৰ মানে নম্বৰ পাইছিলোঁ আৰু মেট্ৰিকতো মোৰ হিন্দী চাবজেকেই আছিল বহুত নম্বৰ পাইছিলোঁ মই হিন্দীত মেজৰ আছিল মোৰ আৰু হিন্দীত টিচন কৰি মই বহুত পইচা পাইছোঁ